দুহেজাৰ এঘাৰ চনৰ পাঁচ জুন আৰু দুহেজাৰ তেৰ চনৰ সাত আগষ্ট দুহেজাৰ বাৰ চনৰ অক্টোবৰৰ পাঁচ তাৰিখ তাৰপিছতে দুহেজাৰ চৈধ্য চনৰ নৱেম্বৰৰ তিনি তাৰিখ দুহেজাৰ তেইছ চনৰ এক জানুৱাৰী